কুৱাৰ পৰা পানীটো আমি সৰোঁতে তুলিছিলোঁ ধৰি লওঁক এই ৰছহী এডাল লগোৱা থাকে তাতে ৰিং এটা থাকে আৰু ওপৰত মানে বাৰী এডাল থাকে এই বাৰীটোত মানে ৰিংটো গাঠি দিয়ে গাঠি দিলে ৰছীডালৰ মানে এটা মূৰত মানে কুৱাৰ ভিতৰত লৈকে যোনডাল ৰছী যোনটো ফাল যায় মানে তাতে এটা বাল্টিও ৰাখি দিয়ে ৰছীদালে যাতে ওজন ধৰি ৰাখিব পাৰে সেই বাল্টিটোত সেই হিচাপত এটা বাল্টিং দিয়ে আৰু এক চাইডে মানে একডাল বেলেগ ৰছী থাকে তাতে এটা মূৰ মানে গাঠি দিওঁ আমি গাঠিকিনে এই পানীটো বা লাগলি ৰছীডাল এনেকে লাহে লাহে লাহে নামে থাকোঁ সিফালৰ বাল্টিংটো মানে লাহে লাহে নামি মানে কুৱাৰ তলত লৈগে যায় আৰু পানী যিখিনিত পায় আমি গম পাওঁ না শব্দ এটা হয় পানীৰ বাল্টিংটো পল্লি সেই হিচাপত মানে ধৰক বাল্টিংটো পানীত এনেকে ৰছীডাল অলপ লওৰে দি ইফাল সিফাল কৰি দিলি বল্টিংটোত পানী উঠি আহে যেতিয়া বাল্টিংটো ওজন হয় ৰছীডাল ওজন হয় তেতিয়া আমি মানে এইটো চাইডৰ পৰা টানোঁ হাতেদি টানি টানি টানি মানে ৰছীডাল ওপৰলৈকে উঠিলে বাল্টিংটো এখান হাতে ধৰোঁ ধৰি কিনে আনি কিনে ওচৰত থকা বেলেগ এটা বাল্টিংত দিওঁ সেইটো মানে কৰছিলোঁ আগতে বহুত ক্ষেত্ৰত আমি মানে কি মটৰ ইউজ কৰিব পৰা হৈছোঁ বৈদ্যূতিক মতৰ যিটো সেইটো কুৱাত লগাই দিয়াৰ লগে লগে এতিয়া অলপমান এটা চুইচ থাকে সেই চুইচটো টিপি দিলে মানে পাইপৰ সহায়ত মানে কুৱাৰ তলৰ পানীখিনি আহে আহলি তেতিয়া আমি কোনো ধৰণৰ মানে শাৰীৰিক কষ্ট কৰিব লগা নহয় শাৰীৰিক কষ্টটো বহুত ক্ষেত্ৰত কমি গৈছে আৰু আমাৰ মা দেউতাৰ কাৰণেও বহুত ভাল আৰু ধৰি লওঁক বয়সীয়াল মানুহো থাকে আমাৰ ঘৰত ককা আইতা থাকে তাহাৰ কাৰণেও খুব ভাল অলপমান মাছুলটো বাঢ়ে আৰু ইলেক্ট্ৰিচিটিৰ যিটো বিল সেইটো অলপ বাঢ়ে কিন্তু আমাৰ মানে শাৰীৰিক কষ্টটো বহুতখিনি মানে কমছি আৰু সেইটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল ধৰি লওঁক কুৱাৰ পৰা পানী তুলি মানে বহুত বেছি কষ্ট হয় কিছু ক্ষেত্ৰত মাকে দেখা পাওঁ ককালৰ বিষ হয় কুৱাত পানী তুলাৰ কাৰণে কাৰণ বাল্টিংটো বহুত বেছি গধুৰ হৈ থাকে পানীটো সদায় সদায় এটা পৰিয়ালক চলাকে বহুত পানী লাগে সেই পানীখিনি সদায় কুৱাৰ পৰা এনকে তুলাটো ইমান সহজ কাম নহয় মানে এইটো মানে আমি সকলো মানুহে সদায় একেটা প্ৰছেছকে মানে পদ্ধতিতে মানে পানী তুলাটো আমাৰ সম্ভৱেই নহয় মানে আগতে আইতাহঁতে কষ্ট কৰিছিল আৰু সেইটো বস্তু এতিয়া বৰ্তমান উন্নত হয় বহুত ভাল কথা মানে এতিয়া ধৰি লওঁক বেমাৰ আজাৰ বহু ক্ষেত্ৰত মানে এই ককালৰ বেমাৰ আজাৰেই হওঁক বা কিবাই হওঁক বহুত ক্ষেত্ৰত মানে কমছি আৰু কুৱাৰ পানী তুলাৰ এই ব্যৱস্থাৰ বৈধ্যতিক মতন লাগে এতিয়া কাৰণে সেইয়াই